মই এতিয়ালৈকে চেষ্টা কৰা আটাইতকৈ প্ৰত্যাহ্বানমূলক ৰেচিপিটো হৈছে গাখীৰ চাহ যিহেতু মই বৰ্তমানলৈকে এই ৰেচিপিটো শিকিবলৈ চেষ্টা কৰি আছোঁ কাৰণ মই কিমান পৰিমাণত কিমান চাহপাত কিমান গাখীৰ কিমান পানী দিব লাগে নাজানো কিন্তু এতিয়া চেষ্টা কৰাৰ ফলত অভিজ্ঞতাৰ পৰা মই এতিয়া শিকিছোঁ যে কিমান এই পৰিমাণবোৰ কিমান কিমান দিব লাগে কেতিয়া দিব লাগে গতিকে আগৰ তুলনাত মই গাখীৰ চাহটো অকণমান হ'লেও বনাবলৈ জানিছোঁ শিকিছোঁ